মই অসমৰ ভিতৰতেহে গৈছোঁ বাহিৰলৈ যোৱা নাই ভাৰতলৈ অসমৰ ভিতৰত ডিব্ৰুগড় জিলালৈ গৈছিলোঁ ডিব্ৰুগড় জিলাত বগীবিল দলঙলৈ বগীবিল দলঙৰ দুইটাই থাকি মেলি বগীবিল দলংখন চালোঁ আৰু বৰ ভাল লাগিলে মোহনীয়া দলংখন তাত বহুত মানে নাগৰিক আহে চাবলৈ বহুত দূৰ দূৰণিৰ পৰা দেখি ভাল লাগা তেখেতসকলকো দেখি ভাল লাগে দলংখনো দেখি ভাল লাগিছে ডিব্ৰুগড় জিলাতে থাকি জগন্নাথ মন্দিৰ পৰা ধৰি সেইবোৰ চাই মেলি ভালকৈ ধুনীয়াকৈ ফুৰি চাকি আহিছোঁ বগীবিল দলং চাবৰ কাৰণে গৈছোঁ ভাৰতৰ বাহিৰলৈ যোৱা নাই অসমৰ ভিতৰতহে ডিব্ৰুগড় জিলালৈ গৈছোঁ ডিব্ৰুগড় জিলাত বগীবিল দলং চাম বুলিয়ে গৈছিলোঁ তাত প্ৰায় এসপ্তাহমান থাকি জগন্নাথ মন্দিৰ পৰা ধৰি ডিব্ৰুগড় টিলিঙা মন্দিৰৰ পৰা ধৰি সেইবোৰ চাই ভাল লাগিলে মোহনীয় দৃশ্য বগীবিল দলঙত প্ৰায় তিনি চাৰিশ যাত্ৰী মানে আহি তেখেতসকলে ভ্ৰমণৰ পৰা বহুত বাহিৰৰ পৰা আহি চোৱা চিতা কৰিছে তেখেতসকলকো দেখি ভাল লাগে আৰু দলংখনো দেখি বহুত ভাল লাগে দলংখনৰ তলত ব্ৰহ্মপুত্ৰ নদী মহোহনীয় সৌন্দৰ্যটো দেখি ভাল লাগিছে আৰু দলংখনৰ তলত যিটো মাথাউৰি বনাই থৈছে সেইটো তলে দি ওপৰে দি চাই ভাল লাগে মানুহখিনি যায় তালৈ আৰু তলৰ পৰাও চাই ওপৰলৈ ভাল লাগে দলংখন দেখি ঠিক বহুত ভাল লাগিছে তাকে চায় আৰু জগন্নাথ মন্দিৰটো বহুত ধুনীয়াকৈ মোহনিয়কৈ বনাইছে তাতো বহুত আলহী অতিথি আহে শলাবন্তি দি ধুনীয়াকৈ জগন্নাথ মন্দিৰটো গৈ মেলি চাকি বন্তি দি মেলি আহিছোঁ আৰু টিলিঙা মন্দিৰটো তেনেকৈ গৈ বহুত ভাল লাগিছে বহুত যাত্ৰী যায় যাত্ৰী ভিৰ তাত শলা বন্তি দিবলৈ অলপ ঘণ্টা ধুই মানে ৰুব লাগে আৰু মানে বহুত যাত্ৰী হয় জগন্নাথ মন্দিৰটো হয় টিলিঙা মন্দিৰতো হয় আৰু বগীবিল দলঙতো বহুত যাত্ৰী হয় যাত্ৰী দেখিয়ে মানে আমাৰ বহুত ভাল লাগে আমি আমাৰ জিলাত তেনেকৈ একো মানে মোহনীয়া বস্তু নাই সেইবোৰ চাই মানে আমি বহুত সুখী হৈছোঁ সেইকাৰণে বগীবিল দলংখনহে দেখিছোঁ বাহিৰলৈ যোৱা নাই ভাৰতৰ বাহিৰলৈ যাবলগীয়া আমাৰ সমৰ্থ নাই সেইকাৰণে অসমৰ ভিতৰত বাছি লৈছিলোঁ বগীবিল মানে ডিব্ৰুগড় জিলাখনলৈকে গ'লে কেইবাটাও মানে প্ৰাকৃতিক সৌন্দয্য দেখা যাব সেইকাৰণে তালৈ বুলিয়ে গৈ পেলাই সেই টিলিঙা মন্দিৰ জগন্নাথ মন্দিৰ বগীবিল দলং সকলো চাই মেলি লাহেকৈ ঘৰলৈ যাত্ৰা কৰি আহিছে যাত্ৰা হৈ আহি ঘৰ পাওঁহি আৰু সেইবোৰ চাই ভাল আনন্দিত লাগে চাই মেলি ঘৰলৈ যাত্ৰা কৰিছোঁ